হেল্ল' অঁ এনেই আছোঁ ঘূৰি ফুৰি কি খবৰ ক কি কিয় ফোন কৰলি ক তো ক কেতিয়া ওলাবি অঁ এতিয়া দিন ঠিক কৰিব লাগিব তেনেহ'লে কেতিয়া ক'ললে ভাল হ'ব তে

অঁ তথাপিও যদি যাব ইচ্ছা কৰা যদি তই একদিন দিন ঠিক কৰিব লাগিব না যাব কাই কাই নাই ঘৰৰে ভাল হ'ব ওচৰগিলা নালাগে দুই ঘৰে মিলি গেলেই হ'ল এতিয়া ঘৰৰ কেইজন মানুহ তোমাৰ বা কেইজন আমাৰ বা কেইজন ওলায় কেইজন হ'বতে তোমাৰ অঁ তেতো আমাৰো সেনেকাই পাঁচজন চয়জনমান হ'ব তে সেনকা হ'লে এখান গাড়ী কি গাড়ী ল'বি

ডাঙৰ মানুহ তোৰ

বেছি ডাঙৰ গাড়ীও নিবা নোৱাৰা বেছি দূৰ নহয়তো এই আজিকালি দেখোন এই পিলপিলিগিলা ওলাইছে তাকে দেখোন নিবা পাৰি কিন্তু পিলপিলিগিলা সেই হেৰি পিল পিলিগিলা বেছি ভাল নহয় জানো না এই যিগিলা যে নীলা বগা যে আছে যে আজিকালি যে ওলাইছে সিগিলা যে মষ্ট স্পীডত যে যায় সিগিলাই অলপ ভালে পাম মই দেখোন কিন্তু এনেই ই ৰিক্সা গিলাটো খানি ভাল নালাগে ন উদং উদং যে আৰু সেংকা দুইখন ল'লে কিন্তু হৈ যায় দুইটা পৰিয়ালৰ দুইখন ল'লে অঁ দুইষা পৰিয়াল দুইখান দুজন দুইখান ল'লে এনেকে যাই আহিব পাৰি বেছি টাইমো নালাগব এই কিন্তু বাৰিষা অলপ ঘূৰা ঘূৰি তাৰবা কেনে হয় পিছল চিচল হৈ থাকিব নেকি শিল ছিলগিলা আগতে গৈছিলি না তই অঁ

হোটেলত হোটেলো আছে এখন তাতে চব আছে ন ভাত চাত চব পায়

অঁ তে খাৱাতা কি কৰ্বি বোলে নাতে বানাই খাবি না ঘৰৰ পৰা বোলে ৰেডিমেড বানাই লৈ যাবি নহ'লে তাতে হোটেলতে খালে হ'ল না সেইটো মাখা হুলস্থুল অঁ আৰু এই মাখা যোগাৰ পাতি কৰাত কৰি তাতে তৈয়েৰি খাৱাই ভাল আচ্ছা দে তেনেহ'লে বতৰতো চাই আৰু ঠিক কৰিব লাগিব নহয় কিন্তু সেই সেনকা এই ৰিক্সা দুখন ঠিক কৰিব লাগিব ইতা এখন কাই কৰে কাৰ চিনাক আছে আছে না চিনা জানা সেনেকা অঁ তে ঠিক কৰবি তাৰিখতা ঠিক কৰিব লাগে তাৰিখ কোন তাৰিখে কি বাৰে যালে ভাল হ'ব এতিয়া বন্ধৰবাৰে হ'লে ভাল হ'ব নেকি নহ'লে তাৰ চলীৰ ইস্কুল থাকিব না অঁ গতিকে বন্ধৰবাৰে হ'লেই ভাল হ'ব কোনোবা ৰবিবাৰ নাইবা এনে কোনোবা দিন বন্ধ চাই পিছত আৰু আলোচনা কৰা যাব দে না

হ'ব দে এনে ভাল না দে ঠিকে আছে